অসমীয়া ভাষাটো সংৰক্ষণৰ কাৰণে বহুতো প্ৰচেষ্টা হাতত লোৱা হৈছে আজিকালি কি মানে নতুন নতুন অভিধানবিলাকো ওলাইছে ব্ৰাইডেলৰ আগতে নাছিল এতিয়া এখন উলি উলিয়াইছে তাৰ উপৰি হেৰি মিডিয়াবিলাকৰ মাধ্যমতো চিনেমা বা টেলিভিশ্যতো আঞ্চলিক ভাষাৰ মাধ্যমতো মানে ভাষাবিলাক প্ৰচাৰৰ কাৰণে চেষ্টা কৰা হৈছে তাৰ উপৰি কী বৰ্ডটো আজিকালি মানে সেইটো চলাৰ প্ৰচেষ্টা লৈছে তাৰ উপৰি মা অসমীয়া ভাষাটো আগতে যদিও ইংলিছ মিডিয়ামত নাছিল এতিয়া বাধ্যতামূলক কৰিছে স্কুলবিলাকতো সেইকাৰণে আৰু মানে প্ৰথমতে শিকাব খুজিলে ঘৰখনেই মানে পঢ়াশালী বুলি কোৱা হয় সেইকাৰণে অসমীয়া ভাষাটোৰ বা অসমীয়া মানুহখিনিয়ে নিজৰ নিজৰ ঘৰত প্ৰথমতে নিজৰ কথাখিনি অসমীয়াতে শিকাব লাগে মানুহবিলাকক তেনেকৈ প্ৰথমৰ পৰাই চেষ্টা কৰিলে অসমীয়া ভাষাটো সংৰক্ষণ কৰাটো হৈ যাব